ক'ত আছ বাকী খবৰ ক তাৰ পৰা কথা খবৰ এটা পাইছ নাই জানো মানে তই কোনখন কলেজত পঢ়িছিলি মনত আছে নাই আছে নাই বাৰু প্ৰথম সেইটো ক অঁ য'ত পঢ়িছিলি মনত আছে নহয় আমাৰ কলেজৰ এলোমিনি পাতিছে নহয়

কি কৈছ এলোমিনি তােৰ হেৰিয়ৰ এপ্ৰিলত হ'ব এপ্ৰিলৰ তিনি চাৰি বাকী কি কি কোনে খবৰ দিলে মানে গ্ৰুপ এটা খুলিছে তই তোৰ মানে কি মই প্ৰায় গ্ৰুপ মানে গ্ৰুপত এড কৰা নাই মানে কি হেৰি তোৰ নম্বৰটো মোৰ গুৰিতে আছিলে বাৰু বেলেগৰ গুৰিতে নাই চাগে তোৰ নম্বৰটো মোৰ গুৰিতেহে আছে শুনিছ নাই কথাটো অঁ তোৰ নম্বৰটো চাগে নাছিলে মোৰ এডমিন মোকো দি থৈছে মই তোক এড কৰি দিম এড কৰি দিয়াৰ আগত আকৌ তই কথাটো নজনাকৈ আকৌ কি গ্ৰুপ বুলি ডিলিট কৰি ওলাই যাব পাৰ যে অঁ হেৰি সেইটো কাৰণে মই এড কৰি দিম বাৰু তোক নম্বটো তাৰ পৰা বাকী আছোঁ ঘৰতে কি কৰিবি আৰু

পাছৰকণ মানে কি কৈছিলোঁ আৰু

সেইটোতো বাকী যোন থাকক যোন নাথাকক সেইটো সিহঁতৰ কথা কিন্তু আমাৰ বেচ্টো আমি যোগাযোগ কৰি আছোঁ তোৰ নম্বৰটো মোৰ গুৰিত আছিলে মই গ্ৰুপৰ এড কৰি দিম বা অঁ বাকী যোনে যি কৰে গ্ৰুপত ফাইনেল হ'ব বাৰু তাৰপৰা হেৰি এই তোৰ প্ৰথম তাৰ খবৰ কচোন বাৰু বাৰু এতিয়া কিহঁত বিজি কিহঁত বিজি আছ এতিয়া এতিয়া কিহঁত বিজি আছ দোকান আকৌ দোকান খুলিলিনি ঠিকে আছে ন ঠিকে ঠাকে চলি আছে অঁ বাকী ল'ৰা কিমান ডাঙৰ হ'ল কে জি তই মানুহ আৰু দেই কি মোহ দিছ এল কে জি হ'ব

এল কে জিই হ'ব তাকে আনা আনা ঠিকে আছে কিহতকে

এতিয়া সেই ল'ৰাই পাইছেটো অঁ

সেইটো তই ময়েতো জীৱনত পাই পোৱা নাই এইটো নাইনটি বাদ দেই না আমি এইটি ঘৰত সোমাই পাইছোঁ নাই সেইটো সোধ ল'ৰাই যে পাইছে আমি নাইনটি ঘৰৰ কথা বাদে দিছােঁ আমিতো এইটি ঘৰতে সোমাৱা নাই এইটো এই আমি নো আৰু কি কম আৰু এই সেইটো এটা কথা এতিয়া তই তোৰ ল'ৰাটো তই যিটো গুৰুত্ব দিছ সেইটো আমাৰ দিনত আমাৰ মা দেউতা আমাক গুৰুত্ব দিছিলে জানো

আমাক সেইটো গুৰুত্ব দিয়া নাছিলে যে

অঁ আমাৰ বেচ্টো আমাৰ বেচ্টোৰখিনিৰ কথা কৈছোঁ তাৰ পৰা ছোৱালীখিনি

নহয় নহয় এডমিন মই নহয় এডমিনটো মানে কি এডমিনটো হৈছিলে তোৰ আমাৰ হেৰি মেইন গ্ৰুপটো খুলিছিলে নহয় নহয় তোক চব চব যিমানো নম্বৰ ইয়াত দিয়া আছে মানে গ্ৰুপত এড কৰা আছে চবকে এডমিন হিচাপে কৰা আছে অঁ অঁ তোৰ নম্বৰটোতো এডমিন হিচাপে মই দি দিম

একে চবৰে কাহিনীটো চবেই একে একেটায়ে কয় যে

এই চবৰে একেই কাহিনীটো একেই হৈছে এই নেকি গাৰ্লছৰ ভিতৰৰ পৰা এজনী এদিন হ'লে বাকীখিনি নম্বৰটো পালোঁ হৈ মোৰ তেনেকুৱা গাৰ্লছৰ লগত মানে মোৰ মোৰ ছোৱালী পাৰ্টীৰ লগত মোৰো তেনেকুৱা কণ্টেক্ট নাই মানে এনে কাক পাৰে গম পাবি নেকি তই এনে আমাৰ মানে ছোৱালীৰ লগত কাক পাৰে অচ্য়ুত আহিব চাগে আমাৰ বেচ্টো অচ্য়ুতে থাকিব নাই গম পাইছোঁ মানে কণ্টেক থকা অচ্য়ুতে থাকিব পাৰে আমাৰ বেচ্টো তাক তই কবি থাকিলে তাৰে থাকিব বেলেগৰ নাথাকে

সেইটো হয় সেইটো চবৰে হয় মোৰ বিয়াত তোক মই বিয়া খাবলে মাতিছিলি নাই তই নাহিলি তই এতিয়া মোক সুধিছ বিয়া পাতিলি নে নাই

ঐ আমাৰ বেছটো প্ৰায়বিলাকৰ বিয়া হৈ গ'ল অচ্য়ুতৰ বিয়া অচ্য়ুতে বিয়া নাই অচ্য়ুতৰ ন সেইটোহে তাৰ বিয়াখনত হে এনজয় কৰিম আৰু যদি মাতে গোটেইখিয়ে এনজয় কৰিম ভাল এনজয় কৰিম

এনজয় কৰিব লাগিব গোটেইখন দৰকাৰ হ'লে ঘৰৰ পৰা টানি টানি চুচৰাই চুচৰাই আনি হ'লেও এনজয় কৰিম

বাকী আমাৰ এইটো এইটো এইটো এইটো কথাতে আহোঁ যিটো পাতি আছিলোঁ আমি যিটো কথা পাতি আছোঁ তাৰপৰা আমাক মানে কেনেকুৱা প্ৰ'গ্ৰেম প্ৰ'গ্ৰেম কৰিলে ভাল হ'ব আমাৰ বেচ্টোৰ পৰা গ্ৰুপত চবেই আলোচনা কৰি পাতিম আৰু ন তোকো এডমিন কৰি দিম তোৰ যিমান চিনকি আছে তই কৰি ল'বি

এদিন গোটেইখিনি লগ হম একেলগে

নিজৰ বেচ্টো নিজৰ নিজৰ লগত কথা ন আছিলে মোৰতো নিজৰ একো এক্সট্ৰা কাৰিকুলাম একোৱেই নাই মোৰ মোৰ ভাগৰ অঁ চবেই মানে মানে কি মানে পাঁচটা আঙুলি লগ হৈ এক হ'ব লাগিব আমি এতিয়া গোটেইখনে আমি একে অঁ অঁ ঠিক আছে